মামু ভৰালি হয়নে হয় বৰ্তমান বানপানী হৈ যোৱা অঞ্চলত দেখিছে মানে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে

অঁ হয় অঁ মই যাম বাৰু এইকেইদিনতে

হয় বাৰু হয় হয় অঁ মই যাম এইকেইদিনতে আপোনাক লগ কৰিম

অঁ তেনেকৈ কি কি আৰু মানে তেনেকে অঁ অঁ

এতিয়া পানীটো একেই ব্যৱস্থা আছেনে ন অলপ কমিছে বাৰু

আপোনালোকে যেতিয়া মানে হেৰি সাহায্য দিব যেতিয়া নাও বইতো নাৱতেতো যাব লগা হয় ন হয় বাৰু সেইটোত আপোনালে নিজৰ চেফটিটো চাই ল'ব ধৰক লাইফ জেকেট সেইবোৰ পিন্ধি ল'ব

অঁ বাৰু সেইখিনি আমি চাম আমি দিমগৈ বাৰু সেইখিনি যোনে যোনে পোৱা নাই নিশ্চয় পাব কিয় নাপাব চবেই পাব চৰকাৰে সুবিধা দিছে যেতিয়া

টোটেল কিমানমান মানুহ চাগে তিনিখন গাঁও মিলাই তিনিশ চাৰিশমান হ'বনে অঁ অঁ অঁ

বৰ্তমান আপুনি ক'ত আছে এতিয়া মই চাম বাৰু অঁ অঁ

বাৰু এতিয়া ঠিক আছে হ'ব দিয়ক